মোৰ বাবে এখন আৱেগিক চিত্ৰ হৈছে লাচিত বৰফুকনৰ চিত্ৰখন সেই চিত্ৰখন দেখিলে মই বহুত আৱেগিক হৈ যাওঁ কাৰণ তেওঁ এজন আহোমৰ সেনাপতিৰ লগতে আহোমৰ বহুতখিনি কাৰ্য কৰি থৈ যোৱা দেখিবলৈ পোৱা গৈছে তেওঁ একে ৰাতিৰ ভিতৰতে গড় বন্ধা কাম হওক তেওঁ নৰিয়া গাৰে মোগলৰ লগত যুদ্ধ কৰি অসমক বচোৱাই হওক শৰাই ঘাটৰ যুদ্ধ হওক এইবিলাক কথা বহুত মনলৈ আহে সেই চিত্ৰখন যেতিয়াই মোৰ মনলৈ আহে লাচিত বৰফুকনৰ সকলোখিনি কথা মোৰ মনলৈ আহে আৰু মই বহুতখিনি আৱেগিক হৈ পৰোঁ আহোম কাৰণ তেওঁ এজন আহোম হোৱাৰ লগতে তেওঁ অসমৰ স্বাৰ্থৰ কাৰণে নৰিয়া গাৰে মোগলৰ লগত যুদ্ধ কৰি অসমখনক মোগলৰ হাতৰ পৰা ৰক্ষা কৰিছিল তেওঁ মোমায়েক মোমাই তামুলি বৰবৰুৱাই গড় বন্ধা কামত ভেঙুচালি কৰাৰ বাবে তেওঁ এই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ শিচ্ছেদ কৰি দেশৰ বাবে মোমায়েককো হত্যা কৰিছিল তেওঁ এনেকুৱা এজন দেশপ্ৰেমী আছিল যাৰ কথা কৈ শেষ কৰিব নোৱাৰি তেতিয়া মোগল আৰু আহোমৰ আমাৰ অসমৰ মাজত কাজিয়া হৈছিল তেতিয়া মোগল আমাৰ লাচিত বৰফুকন ডাঙৰীয়াই এটা বাঁহৰ চুঙাত এখিনি বালি পঠিয়াই দিছিল মানে প্ৰথমতে মোগলে এইখিনি শিলগুটি দিছিল শিলগুটি নিচিনা টান আমাৰ সৈন্য এইটো দেখাব বিচাৰিছিল এনেকুৱা টেম বাঁহৰ চুঙা এটাত ভৰাই তাৰপিছত লাচিত বৰফুকনে বালি এখিনি দিছিল এই বালিখিনি দি তেওঁক কৈছিল যে আমাৰ সৈন্য ইমান আছে আৰু আমাৰ সৈন্য ইমানেই মজবুত মানে ভাঙিব নোৱাৰে মানে আৰু তেওঁলোকক সেই তিনিটামান কথা বুজাইছে সেই বালিখিনিয়ে তেওঁলোকক এইটো কথাক বুজাব গৈছে যে সৰু সৰু বালিখিনিৰ নিচিনা সিহঁতক ধূলিসাৎ কৰিব পৰা যাব মোগল সেনাক মোগল সেনাই অসমত যেতিয়া আক্ৰমণ কৰিছিলে তেতিয়া গড় বান্ধিব লগা হৈছিল শৰাইঘাটত তেতিয়া সেই একে ৰাতিৰ ভিতৰতে গড় বন্ধা কাম সম্পূৰ্ণ কৰিছিল সেই গড় বন্ধা কামত হেমাহি কৰাৰ বাবে মোমাই তামুলী বৰবৰুৱাক লাচিত বৰফুকনে নিজৰ মোমায়েক হয় তেনে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিবলগীয়া অৱস্থা হোৱা দেখিবলৈ পোৱা গৈছিল লাচিত বৰফুকনৰ কথা আজি অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো সকলো ল'ৰা ছোৱালীয়ে শুনাটো দৰকাৰী বুলি মই ভাবোঁ আৰু সকলো ল'ৰা ছোৱালী আৰু বহু প্ৰায় বহুখিনি মানুহেই লাচিত বৰফুকনৰ কথা জানেই তেওঁৰ কথা যেতিয়াই বোলে মনলে আহে তেতিয়াই এটা আৱেগিক পৰিস্থিতিৰ সূচনা হয় আমাৰ মনত যেতিয়া তেওঁ গড় বন্ধা কামৰ কথা আমি শুনিবলৈ পাওঁ বা পঢ়িবলৈ পাওঁ সেইটো কোনো সময়ত আমাৰ গাৰ নোম শিয়ৰি উঠা এক পৰিৱেশৰ সূচনা হোৱা দেখিবলৈ পোৱা যায় লাচিত বৰফুকনে যেতিয়া নৰিয়া গাৰে যুদ্ধ কৰি আছিল তেতিয়া নৰিয়া গাৰে যুদ্ধ কৰিও তেওঁ জিকিছিল আৰু সেই তাৰপিছত বেছি নৰিয়া গাৰ হোৱাৰ বাবে জ্বৰ হোৱাৰ বাবে তেখেতৰ মৃত্যু হৈছিল লাচিত বৰফুকনৰ